প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে ইণ্টাৰনেটৰ বহুল ব্যৱহাৰে আমাক যথেষ্ট উপকৃত কৰিছে আৰু এই ইণ্টাৰনেটৰ সহায়তে আমি আমাৰ ৰাজ্যখনৰ বিষয়ে তথা আমি আমাৰ দেশখনৰ বিষয়ে বহুতো তথ্য লাভ কৰিব পাৰোঁ আমি যদি আমাৰ ঠাইখনৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জানিব বিচাৰোঁ তেনেহ'লে আমি উইকিপেডিয়াৰ সহায়ত ঠাইখনৰ ভৌগোলিক অৱস্থান ঠাইখনত বসবাস কৰা জনবসতি সম্পৰ্কে ইয়াত থকা বিভিন্ন বিভিন্ন মঠ মন্দিৰ দৌল দেৱালয় পৰ্যটনস্থলী আদিৰ বিষয়ে জানিব পাৰি ইয়াৰ উপৰিও এই ঠাইখনৰ যি ইতিহাস ঠাইখনৰ বিষয়ে আমি এয়া ইতিহাস অধ্যয়ন কৰিবলৈও আমি ইণ্টাৰনেটৰ সহায় ল'ব পাৰোঁ আৰু লগতে আমি আমাৰ ৰাজ্যখনৰ যি প্ৰশাসনিক ব্যৱস্থা প্ৰশাসনিক সা সুবিধাসমূহৰ তথ্য জানিবলৈ হ'লে আমি ইণ্টাৰনেটৰ সহায় ল'ব পাৰোঁ ৰাজ্য ৰাজ্যখনৰ আমি যদি ৰাজনৈতিক অৱস্থা ইয়াৰ সামাজিক অৱস্থা প্ৰশাসনিক ব্যৱস্থা আদিৰ বিষয়ে জানিবলৈ বিচাৰোঁ তেনেহ'লে ইণ্টাৰনেটৰ সহায়ত আমি সহজেই জানিব পাৰোঁ আমি নিজৰ ৰাজ্যখনৰ যি ইতিহাস সেই ইতিহাস জানিবলৈ হ'লে ঠাইখনৰ নামৰ উৎপত্তিৰেপৰা আদি কৰি ইয়াৰ বিভিন্ন অঞ্চলত থকা বিভিন্ন ঠাইৰ ঠাইসমূহৰ যি ঐতিহাসিক পটভূমি সেই ঐতিহাসিক পটভূমিসমূহৰ বিষয়েও আমি ইণ্টাৰনেটৰ সহায়ত তথ্য উদ্ঘাটন কৰিব পাৰোঁ সেই অসমৰ বিভিন্ন অঞ্চলবিলাকত অঞ্চলবিলাকৰ যি নামসমূহ নামসমূহ স্থানীয় নামসমূহৰ লগতে সেই নামসমূহৰ আঁৰত থকা বিভিন্ন কাহিনীবিলাকৰ কথা তাৰ ইতিহাসৰ কথা আমি অধ্যয়ন কৰিব পাৰোঁ তাৰ উপৰিও আমি অসমৰ অসমৰ যদি যি ভৌগোলিক অৱস্থান ভৌগোলিক অৱস্থিতি পাহাৰ গছ গছনি চৰাই চিৰিকটি আদি বনজ সম্পদ ইয়াৰ খনিজ সম্পদ ইয়াৰ যিবিলাক প্ৰাকৃতিক সম্পদ সেই প্ৰাকৃতিক সম্পদসমূহৰ তথ্যও আমি সহজেই আহৰণ কৰিব পাৰোঁ ইণ্টাৰনেটৰ জৰিয়তে ইয়াৰ উপৰিও অসমৰ আমি যদি ৰাজ্যিক পৰ্টেলৰ বিষয়ে জানিব বিচাৰোঁ তেনেহ'লেও আমি ইণ্টাৰনেটৰ সহায়তে ইয়াৰ তথ্য ল'ব পাৰোঁ ইয়াৰ দ্ৰাঘিমাংশ অক্ষাংশৰপৰা আদি কৰি ৰাজ্যখনৰ যি মাটিকালি ৰাজ্যখনৰ ৰাজধানী ৰাজ্যখনৰ বিভিন্ন চহৰসমূহ বিভিন্ন জিলাসমূহ জিলাসমূহৰ সদৰসমূহ এই যি প্ৰশাসনিক গঠন এই প্ৰশাসনিক গঠনৰ বিষয়ে আপুনিও জানিব পাৰিম জানিব পাৰোঁ ইয়াৰ উপৰিও ৰাজ্যখনৰ যি জনসংখ্যা সেই জনসংখ্যাৰ হাৰ আমি ইণ্টাৰনেটৰ সহায়ত জানিব পাৰোঁ পুৰুষ মহিলা ইয়াৰ উপৰিও পুৰুষ মহিলাৰ জনসংখ্যা কিমান তাৰ উপৰিও শিক্ষিতৰ হাৰ নিবনুৱাৰ হাৰ আদি আমি বিভিন্ন তথ্য ইণ্টাৰনেটৰ সহায়ত অতি সহজে লাভ কৰিব পাৰোঁ গতিকে ইণ্টাৰনেট ব্যৱস্থাৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ ভৌগোলিক ৰাজনৈতিক প্ৰশাসনিক সামাজিক অৰ্থনৈতিক আমি সকলোবিলাক দিশকেই সামৰি ল'ব পাৰোঁ সকলোবিলাক দিশৰে তথ্য আমি আহৰণ কৰিব পাৰোঁ আমি যদি নিজৰ ৰাজ্যখনৰ চাৰিসীমাৰ কথা জানিব বিচাৰোঁ তেনেহ'লে নিজৰ ৰাজ্যখনৰ লগতে ইয়াৰ চাৰিসীমা তাৰ উপৰিও ৰাজ্যখনৰ নামৰ উৎপত্তি ৰাজ্যখনৰ ৰাজধানী আৰু আমি ৰাজ্যখনৰ বিভিন্ন সময়ত হৈ তথা লোকপিয়লৰ তথ্যসমূহো ইণ্টাৰনেটৰ জৰিয়তে অতি সহজে লাভ কৰিব পাৰোঁ আৰু চৰকাৰে লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে আমি জানিবলৈ বিচাৰিলেও আমি ইণ্টাৰনেটৰ সহায়ত সেই আঁচনিসমূহ হওক বা আমাৰ বিভিন্ন প্ৰমাণ পত্ৰ বা পৰিচয় পত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো আমি ইণ্টাৰনেটৰ সহায়ত জানিব পাৰোঁ আমি উইকিপেডিয়াৰ জৰিয়তে এই তথ্যবোৰ পাওঁ তাৰ উপৰিও আমি যদি বিশেষভাৱে আমি সেই বিষয়টো লৈ দকৈ চাব বিচাৰোঁ তেনেহ'লে আমি গৱেষণাৰ কাৰণেও বিভিন্ন ধৰণৰ ৱেবছাইট আছে সেই ৱেবছাইটসমূহৰ সহায়ত আমি সেই তথ্যবোৰ আহৰণ কৰিব পাৰোঁ সেই তথ্যবোৰ আহৰণ কৰিব পাৰোঁ আৰু আহৰণ কৰি আমি উপকৃত হ'ব পাৰোঁ এতিয়া এখন ঠাইত থকা যিবিলাক প্ৰাকৃতিক উপাদান সেই প্ৰাকৃতিক উপাদানবিলাকৰ তথ্য সেই ঠাইখনত থকা গছ গছনি চৰাই চিৰিকতি আদি আমি স্থানীয় নামৰ লগতে বৈজ্ঞানিক নাম বা সেই ঠাইখনৰ যি বিশেষত্ব আছে সেই বিশেষত্বসমূহ সেইবোৰো আমি ইণ্টাৰনেটৰ সহায়ত জানিব পাৰোঁ আৰু ইণ্টাৰনেটৰপৰা আমি তথ্য তথ্য লাভ কৰিবলৈ হ'লে আমি সেই যি বিষয়ত আমি জানিব বিচাৰোঁ তথ্য আহৰণ কৰিব বিচাৰোঁ সেই বিষয়টো আমি যদি আহৰণ আমি যদি ছাৰ্চ কৰি চাওঁ ছাৰ্চ কৰি চালে আমি উইকিপেডিয়াত সেই তথ্য লাভ কৰোঁ তাৰ উপৰিও কিছুমান ৱেবছাইটৰ সহায়তো আমি সেই বা কিছুমান ৱেবছাইট বা অসম গভাৰ্মেণ্টৰে কিছুমান প'ৰ্টেলৰ সহায়ত নাইবা নাইবা আমি উইকিপেডিয়াৰ সহায়ত আমি সেই তথ্যবিলাক লাভ কৰিব পাৰোঁ তো বিভিন্ন সমস্যাসমূহো আমি ইয়াৰ জৰিয়তে জানিব পাৰোঁ গতিকে ইণ্টাৰনেটে আমাক যথেষ্ট সহায় কৰি আহিছে আৰু ইণ্টাৰনেটে ইণ্টাৰনেটৰ সহায়ত আমি নিজ ৰাজ্যৰ লগতে নিজ দেশখনৰ বিষয়ে সকলোবোৰ তথ্যই আমি লাভ কৰিব পাৰোঁ বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব আমি ইতিহাস ৰাজনীতি ইয়াৰ অৰ্থনীতি ইয়াৰ সমাজ ব্যৱস্থা সংস্কৃতি ধৰ্মীয় ধৰ্মীয় যিবোৰ মঠ মন্দিৰ আছে সেই সকলোবিলাকৰ তথ্য পাব পাৰোঁ আৰু লগতে আমি কোনো এখন ঠাইৰপৰা আন এখন ঠাইলৈ যাবলৈ হ'লে সেই ঠাইৰ যি যাতায়তৰ ব্যৱস্থা সেই যাতায়তৰ ব্যৱস্থাৰ কথাও আমি ইণ্টাৰনেটৰ সহায়তেই জানিব পাৰোঁ আমি ডাইৰেকশ্যন দিশসমূহ এখন ঠাইৰপৰা আন এখন ঠাইলৈ যোৱাৰ যি দিশ সেই দিশসমূহ উলিয়াবলৈ হ'লেও গগুল মেপৰ সহায়ত আমি এখন ঠাইৰপৰা আন এখন ঠাই ঠাইৰ আমি অৱস্থান উলিয়াই অতি সহজে যাব আমি অতি সহজে সেই ঠাইলৈ যাব পাৰোঁ গতিকে ইণ্টাৰনেটৰ সহায়ত আমি বিভিন্ন সেই কোনো এখন আন ৰাজ্যত সংঘটিত হোৱা বিভিন্ন ঘটনাসমূহৰো সম্ভেদ পাওঁ গতিকে ইণ্টাৰনেটে আমাক যথেষ্ট সহায় কৰে ইণ্টাৰনেটৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ তথা আমাৰ দেশখনৰ জানিব বিচৰা সকলোবোৰ তথ্যই অতি সহজে আহৰণ কৰিব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰতো ই আমাক যথেষ্ট সহায় কৰে ঠাইখনৰ শৈক্ষিক দিশটোৰ কথা বিভিন্ন সময়ত হোৱা পৰীক্ষাসমূহৰ কথা পৰীক্ষাসমূহৰ ফলাফলৰ কথাও আমি অতি সহজেই ইণ্টাৰনেটৰ সহায়ত সহায়তে আমি জানিব পাৰোঁ গতিকে কোনো এখন ঠাইৰ বিষয়ে জানিবলৈ হ'লে সেই ঠাইৰ মানুহৰ লগত যোগাযোগ কৰিবলৈ হ'লে বিভিন্ন তথ্য উদঘাটন কৰিবলৈ হ'লে তাৰ পাৰিপাৰ্শ্বিক অৱস্থাটোৰ কথা তাৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক সকলোবোৰ কথাই আমি যদি জানিব বিচাৰোঁ তেনেহ'লে সেই ঠাইখনৰ বিষয়ে আমি ছাৰ্চ কৰিলেই অতি সহজে সেই কথাবোৰ জানিব পাৰোঁ আৰু এই ক্ষেত্ৰত ইণ্টাৰনেটে আমাক সহায় কৰিব যথেষ্ট সহায় কৰে